পৰখি মই ফেন এখন কিনি আনিছিলোঁ অলপ গৰম পাই ফেন এখন কিনি আনিলোঁ ফেনখন লৈ ভালেই লাগিলে ফেনখনৰ আৱাজটোও কম তাৰপৰা বিচটোও বহুত বেছি বহুত ভাল লাগিলে